অ' পালোহি ন দাদা এইডখৰে হয় জেগা ঠাইডখৰ অ' খালী দাদা মোৰ ওচৰত যে এতিয়া ইউ পি আই নাই আপুনি আপোনাৰ ওচৰত নগদ ধনতো থাকিবই থাকিবই লাগে ন খুচুৰা আছে আপোনাৰ ওচৰত আৰে মোৰ ওচৰতো নাই নহয় এতিয়া খুচুৰা অ' এটা কাম কৰক নহ'লে চাওকচোন আপোনাৰ ওচৰত থাকিব পাৰে চাওকচোন এবাৰ আৰে দাদা এবাৰতো চাওক কথাটোতো বুজক মোৰ ওচৰত এতিয়া একোৱে নাই অনলাইনত কৰিবলৈ মোৰ ওচৰত টকা নাই এতিয়া আৰু ইউ পি আইটো নাজানো কেতিয়াবা আজি ছাৰ্ভাৰো ডাউন হৈ আছে ত অলপমান চাওকচোন নাই তেতিয়াহ'লে আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক মই কোনোবা এদিন যেতিয়া আকৌ আহিম তেতিয়া মই আপোনাক টকাকেইটা দিম ইমানটোতো বিশ্বাস আপুনি মোৰ ওপৰত কৰিব পাৰে দিয়কচোন ইয়াৰে ল'ৰা মই হ'লেও আৰু আৰু এবাৰ চাওকচোন পাইছেনে সেয়া মই কোৱা নাছিলো আপুনি আপুনি পাব বুলি